অঁ এইটো ফুকন টে

অঁ এইটো ফুকন ট্ৰেভেল এজেঞ্চি হয়নে মই অংকিতাই কৈছোঁ আপুনি চিনি নাপাব চাগে মই আপোনালোকৰ হেৰি গাড়ী এখন লাগিছিলে মানে কাজিৰঙা যাম বুলি ভাবিছিলোঁ মই এনেই যোৰহাটৰ এনে ফুৰিবলৈ আহিছিলোঁ অঁ অঁ আমি পৰহিলৈ যাম বুলি ভাবিছোঁ

মানুহ আমি দহজন আছোঁ বাৰু অঁ কি ল'লে ভাল হয় আপুনি এনে জনাওক অঁ পৰহিলৈ ৰাতিপুৱা অলপমান সোনকালে ওলাই যাম বুলি ভাবিছোঁ পাঁচটামান বজাত অঁ অঁ বাকী এতিয়া আমি মানে দুদিনৰ কাৰণে যাম বুলি ভাবিছোঁ আপুনি কিমানমান ল'ব বাৰু অঁ দুদিনৰ কাৰণে যাম দেই অঁ হয়নি আমি দুদিন থাকিম তাৰপৰা গুচি আহিম কি কৈছে কি কৈছে বাকী আমি গোটেইখিনি ফুৰিম আৰু ফুৰি মেলি দুদিনত উভতি আহিম আৰু অঁ এনেই কিমানমান ল'ব এদিনত

এনেই এনে কমাব নমাৰিব নোৱাৰিবনি কমাব নোৱাৰিবনি অলপমান বেছি হৈছে নেকি অলপ নহয় আঠমানত পালে ভাল আছিল আৰু

পৰহিলৈ যাম বাৰু অঁ আপুনি তেতিয়াহ'লে খবৰটো জনাবচোন কেইটা বজাত আমি ৰাতিপুৱা ওলাব পাৰিম

ঠিক আছে আপুনি সেইবিলাক চাই আমাক জনাব আমি নহ'লে কাইলৈ ৰাতিপুৱা ফোন এটা কৰিম আকৌ এবাৰ আপোনালৈ

এই মানে কালি আহি পাইছোঁহি আজি মানে সবে ক'লে আপোনালোকৰ কথা সেইকাৰণে আপোনালোকলৈ ফোন লগালোঁ মই বাৰু আপোনাক কাইলৈ দুপৰীয়াকৈ আকৌ এবাৰ ফোন এটা লগাম দেই আপুনি মোক জনাব তেতিয়া আজি শুধি থ'ব আপুনি ঠিক আছে আমি বাৰু সেইখিনি আমাৰ গোটেইখিনিৰ লগত পাতি লওঁ তাৰপৰা আপোনাক মই কাইলৈ জনাম বাৰু ঠিক আছে হ'ব বাৰু অঁ ঠিক আছে অঁ হ'ব হ'ব